ৱেবছাইটটোৰ পৰা মই মানে এটা ৱেবছাইটৰ পৰা যিটোৰ নাম হৈছে ষ্ট্ৰীট ষ্টাইল ষ্টোৰ তাৰ পৰা মই বুট এযোৰ অৰ্ডাৰ দিছিলোঁ আৰু তাত যিহেতু ফটোখনত যেনেধৰণৰে দিয়া আছিলে আচলতে তেনেকুৱা অহা নাই অলপমানে স্ক্ৰেচ্ছ পৰা আছে আৰু সেইটোক লৈ খুবেই মানে মই দুঃখিত কাৰণ যিটো ভাবিছিলোঁ সেই তেনেদৰে প্ৰডাক্টটো নাহিলে তাতে অকণ অকণ মানে স্ক্ৰেচ্ছ পৰা আৰু অলপমান মানে পুৰণি ধৰণৰ হয় বস্তুটো ৱেবচছাইটত যেনেদৰে দেখুওৱা আছিলে ফটোখনত তেনেকৈ আচলতে তেনেকুৱা অহা নাই ছ' মোৰ সেইটো খুব বেয়া লাগিছে